স্মৰণীয় ঘটনা বা অভিজ্ঞতা বুলি ক'লে মোৰ এই দুমাহ আগতে মানে মাৰ্চ মাহত এটা ট্ৰেইনিঙত গৈছিলোঁ চিভিল ডিফেন্স তাৰ আণ্ডাৰত এটা ট্ৰেনিং হৈছিল চাৰ্ছ এণ্ড ৰেষ্কিউ য'ত মানে বানপানী হওক ভূমিকম্প হওক তেনেকুৱা পৰিস্থিতিত আমি কেনেকুৱাকৈ ডিল কৰিব লাগে বা মানুহৰ কেনেকৈ সহায় সহযোগিতা কৰিব লাগে তেনেকুৱা ধৰণৰ বিষয়ৰ ওপৰত মানে আমাক শিকোৱা হৈছিল প্ৰেক্টিকেল ন'লেজ দিয়া হৈছিল যথেষ্ট ভাল অভিজ্ঞতা এটা হৈছিল যিহেতু অসম এখন ভূমিকম্প বা বানপানী প্ৰৱণ অঞ্চল য'ত সঘনাই আমি এইবিলাক পৰিস্থিতিৰ সন্মুখীন হৈয়ে থাকোঁ বানপানীৰ আচলতে বাৰিষা কালত নদীৰ গড় ভঙা বা মঠাউৰি ভঙা এনেকুৱা পৰিস্থিতিসমূহৰ সন্মুখীন আমি হৈয়ে থাকোঁ তেনেকুৱা ক্ষেত্ৰত আমাৰ অ অসমৰ জনসাধাৰণৰ বাবে যাতে আমি নিজে যিমানখিনি পাৰোঁ জনসাধাৰণক লগত লৈ যিবিলাক প্ৰতিকাৰমূলক ব্যৱস্থা বা জনসাধাৰণৰ ৰক্ষাৰ বাবে বা সুৰক্ষাৰ বাবে যিখিনি প্ৰতিকাৰমূলক ব্যৱস্থা ল'ব পাৰোঁ তেনেকুৱা ধৰণে আমি ত্ৰিছটা দিন গুৱাহাটীৰ পানীখাইটিৰ চেণ্ট্ৰেল চেণ্ট্ৰেল ট্ৰেনিং ইনষ্টিটিউটত আমি অতিবাহিত কৰিছিলোঁ ট্ৰেনিংসমূহত য'ত যথেষ্ট এটা ভাল অভিজ্ঞতা হ'ল নজনা বেলেগ ডিপাৰ্টমেণ্ট যেনে আৰ্মি আৰ্মি অফিচাৰ হওক বা পুলিচৰ উচ্চগত বিষয়াসকল হওক তেখেতসকলো আহিছিল যাতে জনসাধাৰণ তাৰ প্ৰতি সজাগ হওক যে জাগৰণ হওক যাতে এনেকুৱা ধৰণৰ হ'বলগা বা আহিবলগা আপদসমূহৰ বিৰুদ্ধে আমি যেন তেওঁলোককো বা জনসাধাৰণ যিসকলে ট্ৰেনিঙটো লোৱা নাই বা ল'ব বিচাৰি আছে বা সুবিধাটো পোৱা নাই তেওঁলোকক যেন আমি আমাৰ গেঙৰ জৰিয়তে বা আমাৰ লোৱা ট্ৰেনিঙৰ জৰিয়তে তেওঁলোকৰো আমি এটা ভাল হেৰি এটা দিব পাৰোঁ যাতে মঠাউৰি ভাঙিলেও তাৰ মঠাউৰিটো নেভাঙিবলৈ যিবিলাক ব্যৱস্থা ল'ব পাৰি সেইবিলাকো আমাক শিকোৱা হৈছিল যথেষ্ট অত্যাধুনিক বা নিজে ঘৰত থকা ৰচি বা এই গুণাৰে সেইবিলাক বস্তু কৰিব পাৰি অসমৰ এজন জনসাধাৰণ হিচাপে বা যিটো ট্ৰেনিঙত ভাগ ল'লোঁ নিজকে বহুত গৌৰৱ অনুভৱ কৰিছোঁ যে যেন তেনেকুৱা এটা শিক্ষা ল'বলৈ সুবিধা অলপ পাইছোঁ উচ্চ শিক্ষামূলক প্ৰতিষ্ঠান এটাৰ পৰা তো এইখিনিয়েই ক'বলৈ বিচাৰিছোঁ